হয় মোৰ ফুলনিডৰাত যেতিয়া ফুল পুলি এটা বা বজাৰৰ পৰা আনি বা ক'ৰবাৰ পৰা আনি ফুল পুলি ফুলৰ বাগিচা এখন পাতিলোঁ এটা এটাকৈ ফুল পুলি ৰুই আপোনাৰ এখন ধুনীয়াকৈ বাগিচা পাতিলোঁ মানে পুলিৰ পৰা যত্ন লৈ পানী গোৱৰ সাৰ জাৱৰ দি মানে কোৰ কটাৰী মাৰি ফুলজোপা যেতিয়া লহপহীয়াকৈ মানে ডাঙৰ দীঘল কৰোঁ তেতিয়া মানে লাহে লাহে লাহে লাহে ফুলজোপা যেতিয়া পৈণত হৈ পিনাই ফুল ফুলিবলৈ মানে আৰম্ভ কৰে যেতিয়া ফুল ফুলি ফুল ফুলে তেতিয়া মনটো বৰ মানে ফূৰ্তি লাগে যে মোৰ পৰিশ্ৰমটোৰ মানে কামত আহিছে যেতিয়া ফুলনিডৰা সম্পূৰ্ণৰূপে সম্পূৰ্ণভাৱে ফুলে সম্পূৰ্ণভাৱে যেতিয়া ফুল ফুলে তেতিয়া গোটেই ঘৰখনৰ মানে সক মানে গোটেই ঘৰখনে খুব আনন্দ পায় আৰু ঘৰখন ডাঙৰ নহ'লেও বা সৰু নহ'লেও বা সৰু হ'লেও বা ডাঙৰ হ'লেও যেতিয়া ফুল মানে ফুলনিডৰাত ফুল ৰমক জমককৈ ফুলি থাকে তেতিয়া আপোনাৰ বাটৰ মানুহে মানে ঘূৰি ঘূৰি চায় যায় ঘূৰি ঘূৰি চাই যায় ৰৈ পিনে চায় তেতিয়া মনটো বহুত ফূৰ্তি লাগে ফুল